মোৰ প্ৰিয় কিতাপ বুলি ক'লে মই বৰ্তমানলৈকে পঢ়া মোৰ প্ৰায়ে বোৰ প্ৰায়ে সকলোবোৰ কিতাপেই মোৰ প্ৰিয় আৰু মই কিতাপ পঢ়ি ভাল মই যিহেতু কিতাপ পঢ়ি ভাল পাওঁ মই বহুকেইখন কিতাপ পঢ়িছোঁ তাৰে ভিতৰত উপন্যাসৰ কথা ক'বলৈ গ'লে অনুৰাধা শৰ্মা পূজাৰী ৰীতা চৌধুৰী ৰঞ্জু হাজৰিকাৰ উপন্যাস উপন্যাস বোৰ মোৰ সদায় প্ৰিয় আৰু তেওঁলোকে যিবিলাক সঁচা ঘটনাৰ ওপৰত আধাৰিত তেওঁলোকৰ যিবিলাক সঁচা ঘটনা ওপৰত আধাৰিত কিতাপ সেইবোৰে আমাক জীৱনত আমাক জীৱন পথত আগবাঢ়িবলৈ তথা আমাৰ জীৱন সংগ্ৰামত জয়ী হ'বলৈ উৎসাহ তথা সাহস যোগায় কল্পনাভিত্তিক তথা কাল্পনিক কিতাপ তথা উপন্যাস সমূহতকৈ আমাক কিছু বাস্তৱ ভিত্তিক তথা সঁচা ঘটনা ওপৰত আধাৰিত কিতাপ সমূহে জীৱনত বহুতো বহুতো ক্ষেত্ৰত জয়ী হ'বলৈ আমাক অনুপ্ৰেৰণা যোগায় তাৰে ভিতৰত তাৰে ভিতৰত মই খুব কম দিনৰ ভিতৰত কম দিন তথা বৰ্তমান সময়ত পঢ়া এখন কিতাপ হৈছে ৰূপম দত্তৰ লাইফ্ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখন পঢ়িলোঁ মনটো ফৰকাল লাগিল অনুভৱ কেনেকুৱা সেইয়া শব্দৰে বুজাব নোৱাৰোঁ অন্য উপন্যাসনত তুলনাত এইখন এখন কিছু পৃথক প্ৰেমৰ সংজ্ঞা লিখকে কিছু সুকীয়াকৈ প্ৰকাশ কৰিছে কিতাপখনৰ মাধ্যমৰে জীৱনৰ বহুতো ঘাত প্ৰতিঘাত পোৱা নোপোৱাৰ হাবিয়াহ পোৱাৰ আনন্দ নোপোৱাৰ বেদনা অতি নিভাঁজভাৱে প্ৰকাশ কৰিছে তেওঁ কিতাপখনৰ প্ৰেমত পৰিছোঁ শব্দবোৰৰ প্ৰেমত পৰিছোঁ আচলতে এনেকুৱা কিতাপসমূহে আমাক অধিক আকৰ্ষিত কৰি তোলে সঁচা ঘটনাৰ ওপৰত আধাৰিত কিতাপসমূহ পঢ়িবলৈ আৰু আমি মই নালাগে আমি সকলোৱে সঁচা ঘটনাৰ ওপৰত আধাৰিত কিতাপসমূহ পঢ়ি ভাল পাওঁ আৰু যিহেতু এইখন এজন ড্ৰাইভাৰে লিখা এখন কিতাপ এই কিতাপখনত তেওঁ নিজৰ জীৱন সংগ্ৰাম এজন ড্ৰাইভাৰৰ ড্ৰাইভাৰৰ জীৱনত থকা ঘাত প্ৰতিঘাত তেওঁৰ পৰিয়াল তেওঁ প্ৰেমিকা সকলো সকলো ঘটনা তাত প্ৰকাশ কৰিছে আৰু আচলতে ভবা কিছুমান কথা আমাৰ যিবিলাক ভবাও নহয় তেনেকুৱা কিছুমান আচলতে ড্ৰাইভাৰ বুলি ক'লে আমি তেওঁলোকৰ জীৱনত কিছুমান কথা আমি বুলিয়ে নহয় সকলোৱে এইবিলাক কিছুমান কথা ভবা নাযায় কিন্তু তেওঁ সেইটো সুন্দৰকৈ উপস্থাপন কৰি ড্ৰাইভাৰ জীৱ জীৱন সংগ্ৰাম সকলো সুন্দৰকৈ উপস্থাপন কৰিছে আৰু এই কিতাপ খনত যি যি সমূহ যিসমূহ তেওঁৰ জীৱনত ঘটা ঘটনা বিৱৰণ দিছে সকলোৱে আমাক তথা প্ৰতিজন ড্ৰাইভাৰকে প্ৰতিনিধিত্ব কৰিছে তেওঁ এটা কথা লিখিছে যে এখন বা তেওঁ এটা আচলতে এজন বাছ ড্ৰাইভাৰ আছিলে আৰু এখন বাছ সুকলমে চলাবলৈ হ'লে তাত যিসকল লোক জড়িত হৈ থাকে তেওঁ লোকৰ সকলোৰে একাগ্ৰতা আৰু একাগ্ৰতাটো থাকিব লাগিব সকলোৱে একমতত থাকিব লাগিব তেওঁ কিতাপখনত কিছু বিশেষ কিছুমান ব্যক্তিৰ চৰিত্ৰ তথা নাম উল্লেখ কৰিছে তেওঁ উল্লেখ কৰা কিছুমান নামৰ ভিতৰত তেওঁ তেওঁৰ সহ তেওঁৰ সহযোগী আছিলে মন ৰতন গগৈ দা সিং দা ৰাতুল এনে বহুতো লোকৰ কথা তেওঁ উল্লেখ কৰিছে যিসকলে তেওঁৰ জীৱনত তথা ড্ৰাইভাৰ ড্ৰাইভাৰ তথা তেওঁৰ জীৱন সংগ্ৰামত জীৱন সংগ্ৰামৰ যুঁজখনত জড়িত হৈ থকা প্ৰতিজন মানুহক তেওঁ উল্লেখ কৰিছে তেওঁৰ ঘৰখন তেওঁৰ মাক দেউতাক তেওঁৰ তেওঁৰ বায়েক বায়েক আৰু তেওঁৰ একেবাৰে শেষৰফালে তেওঁৰ ঘৰ সকলোখিনি উল্লেখ কৰিছে আৰু এজন ড্ৰাইভাৰ হৈ তেওঁ যি যিমানখিনি জীৱনত সংগ্ৰাম তথা তেওঁৰ তেওঁ এবাৰ এখন হোটেল হোটেলো খুলিবলগীয়া হৈছিলে তেওঁ বাছ এৰি দিছিলে আৰু সম্পূৰ্ণ তেওঁৰ জীৱনৰ সম্পূৰ্ণ কাহিনী তেওঁ তাত উল্লেখ কৰিছে আৰু মই কিতাপখন পঢ়ি বহুত আপ্লুত হ'লোঁ তাৰ অকল কেৱল আমি ৰূপম দত্তৰ কথা বা লাইফ অফ এ ড্ৰাইভাৰ কথাই ক'ব ক'বলৈ ক'বলৈ যোৱা নাই তাত তাৰ লগতে এনে আৰু কিছুমান অনুৰাধা শৰ্মা পূজাৰীৰ সোণ হৰিণৰ চেঁকুৰ নাহৰৰ নিৰিবিলি ছাঁ এইসমূহ কিতাপেও বহুত আপ্লুত কৰে এই সঁচা ঘটনাৰ ওপৰত আধাৰিত নাহৰৰ নিৰিবিলি ছাঁ আমাৰ যি হোষ্টেলীয়া জীৱন তথা নাহৰ নাহৰৰ দেশ বুলি যি বিখ্যাত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় যি হোষ্টেলীয়া জীৱনৰ ছাত্ৰীসকলক যি উপস্থাপন কৰিছে সেইয়া সঁচাকৈ অনুপ্ৰাণিত আৰু যিসমূহে আমাৰ মোৰ লেখিয়া যিসকল শিক্ষাৰ্থী তথা যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকক মনত সাজ বহাবলৈ সক্ষম হৈছে আৰু সঁচা সঁচা ঘটনাসমূহে মানুহক জীৱনত সদায় আগবাঢ়ি যোৱাত তথা কিছুমান বিপদত সময়ত ৰক্ষা কৰে কাৰণ আমি যদি সঁচা ঘটনাত আধাৰিত কিতাপসমূহ পঢ়ো তেতিয়া আমি কিছুমান কথা জানিবলৈ সক্ষম হওঁ আৰু সঁচা ঘটনাবোৰে আমাক জীৱনত বহুতো বহুতো ক্ষেত্ৰত সহায় কৰে আচলতে আমি কিছুমান বহু কথা আমি কিছুমান জনা নাযায় সেইবোৰ আমি কিতাপৰ জৰিয়তে কিতাপৰ জৰিয়তে আমি জানিবলৈ সক্ষম হওঁ আৰু সঁচা ঘটনাৰ ওপৰত আধাৰিত কিতাপ মোৰ এইকাৰণেই ভাল লাগে যিহেতু সেই কিতাপসমূহত যিবিলাক কল্পনা আচলতে আমি কল্পনাপ্ৰিয় কিন্তু কল্পনা আমি সদায় কল্পনাত থাকি ভাল পাওঁ কিন্তু কল্পনা কল্পনা বা কাল্পনিক কাল্পনিকে আমাৰ জীৱনত কেতিয়াও উন্নতিত সহায় কৰিব নোৱাৰে আৰু সঁচা ঘটনাসমূহে আমাক এনেকুৱা কিছুমান দিশ উনুকিয়াই দিয়ে যিসমূহ যি সমূহে আমাক জীৱনত নিজৰ গতিপথ সলনি কৰা বা যিসমূহ আমি কৰি থকা ভুল ভুল ত্ৰুটিবোৰ ঠিক কৰি লোৱাত আমাক সহায় কৰে আৰু মই এই কিতাপসমূহ মানে সঁচা ঘটনা কিতাপসমূহে আকৰ্ষণীয় বুলি অনুভৱ কৰোঁ কাৰণ সঁচা ঘটনা সঁচা ঘটনাই মানুহক সদায় আকৰ্ষিত কৰে কাৰণ আমি এখন আমি বাস্তৱ পৃথিৱীত বাস কৰোঁ আৰু বাস্তৱ পৃথিৱীত বাস কৰিবৰ বাবে আমাক সঁচা ঘটনাবোৰ অতীকৈ প্ৰয়োজনীয় আৰু জীৱনত জীৱনত সদায় আগবাঢ়িবলৈ সঁচা ঘটনাৰ ওপৰতে আমি সদায় সঁচা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে আৰু সঁচা ঘটনাসমূহৰ জীৱনত আগবাঢ়ি যোৱাত আমাক সদায় সহায় কৰে